আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত লেজাই কলাখোৱা বুলি আমি ইয়াতেই আছোঁ থকাৰ পাছত আমি যে জানো যে এখন আমাৰ মন্দিৰ এটা আছে শিৱ মন্দিৰ বুলি কয় লেজাই কলাখোৱা অঞ্চলত এনেকুৱা এটা শিৱ মন্দিৰ আছে যিটো মন্দিৰত মানে মানুহে পূজা পাতল কৰে প্ৰতিবছৰে শিৱ পূজাৰ দিনাখনেই কৰে কিন্তু ৱাল চাৰি স্কুৱাৰ মাৰি থৈছে মাৰি চৰকাৰে দিয়া অনুষ্ঠান প্ৰতিষ্ঠান এইবোৰ নাজানো কিন্তু ভৱিষ্যতে যে চৰকাৰে দিব লাগে সংৰক্ষণৰ কাৰণে এই কথাটো আমি সকলোৱে কওঁ আৰু ক'ব লাগ যে তেওঁলোকে দিবও লাগে কাৰণ এজন ব্যক্তিগ মানুহে যে চাৰি স্কুৱাৰ ৱালখন বান্ধি দিছে এইটো জানো ভৱিষ্যতে যেন সংৰক্ষণ কৰি ৰাখিব পৰাকৈ যেন চৰকাৰে ব্যৱস্থা লয় তাৰ বাবে ক'বলৈ বাধ্যতা হৈছোঁ আৰু